ডাঙৰ অনুষ্ঠান এটাৰ কাৰণে য'ত যথেষ্ট মানুহৰ সমাগম হয় তেনে স্থান স্থানত বা তেনে অনুষ্ঠানত পানী যথেষ্ট পৰিমাণৰ প্ৰয়োজন হয় আৰু এই পানীখিনি আমি পৌৰ নিগম নতুবা কোনো বেচৰকাৰী সংগঠন অনুষ্ঠানৰপৰা আমি পানী ব্যৱস্থাৰ কৰিব লগা হয় আৰু এই পানীখিনি আমি পৰিষ্কাৰ আৰু খোৱাৰ উপযোগী হ'ব লাগে সেয়েহে আমি পানীৰ ব্যৱস্থা কৰোঁতে অনুমোদিত যোগানকাৰীৰ পৰাহে ল'ব লাগে